হাঁহ কুকুৰা পোহনীয়া জন্তু হাঁহ কুকুৰা পুহিবলৈ গঁৰাল লাগিব গঁৰালটো ধৰক ডাঙৰকৈ বনাই ছাইডত বেৰ দি তলত মাটি তুলি তুলি লৈ ভালদৰে চাফ চিকুণ কৰি থৈ তাত হাঁহ কুকুৰা পুহিব পাৰি হাঁহ কুকুৰা পুহিলে বুলি ক'লে বহুত লাভো লাভো হয় লোকচানো হয় কুকুৰা পুহিলে বুলি ক'লে কণী পাৰিব কণী পাৰি উমনি দিলে মানে পোৱালি ওলাব পোৱালি ওলালে ডাঙৰ কৰি বিকিব পাৰিলে বিকিব পাৰি পোৱালি ওলাইছে পোৱালি ওলালে বুলি ক'লে গৰমত থ'ব লাগিব গৰম পাইছে নাই চাব লাগিব দিনত ৰ'দত থাকিব থাকিলে ৰাতি হ'লে কাৰেণ্টৰ গৰম দি লাইট জ্বলাই থ'ব লাগিব গৰম হিটত সৰু পোৱালিটো গৰম পালেহে ভাল হয় ডাঙৰ হ'লে বাৰু গৰমটো ইমান নালাগে সৰু অৱস্থাত তেনেকৈ গৰমত দি থ'ব লাগিব মাকৰ উমতো থাকিব থাকিলেও সেই ভাল কেতিয়াবা বেমাৰ আজাৰো হ'ব পাৰে লেতেৰা হ'লে বুলি ক'লে বেমাৰো হ'ব পাৰে বেমাৰ হ'লে বুলি ক'লে ডক্টৰ ভেটেনাৰী ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব পৰামৰ্শ মতে সময়মতে দৰৱ পাতি খোৱাব লাগিব দানা পানী খোৱাব লাগিব কুকুৰা পোৱালি ধৰক কুকুৰাও চৰাই ডাঙৰ কৰে কৰিলোঁ সোমালে কৰিলে বুলি ক'লে বা চাই মেলি সময়মতে দানা পানী দিব লাগিব দানা পানী দিয়াৰ পিছত তাহাঁতক মাকৰ উমত থকাৰ পিছত আকৌ কাৰেণ্টৰ সেই গৰম দিব লাগিব দি লৈ পোৱালি ধৰক ডাঙৰ হৈ তিনিমাহৰ পিছত কণী পাৰিব কণী উমনি দিয়াৰ পিছত তিনি সেই একৈছ দিনৰ ভিতৰত পোৱালি ওলাব ওলোৱা সেয়া কুকুৰা তেনেকৈ ডাঙৰ হ'ব আৰু হাঁহো সেই একেই তেনেকুৱাই সময়মতে হাঁহকো খাবলৈ দিব লাগিব প্ৰতিপালন কৰি ভালদৰে চাব লাগিব ধান আৰু তুঁহগুৰি সময়মতে খাব দিব লাগিব খাব দি হাঁহো সেই কেতিয়াবা বেমাৰ হ'ব পাৰে হাঁহৰো বেমাৰ হ'লে সেই ডক্টৰৰ পৰামৰ্শ লৈ দৰৱ পাতি খোৱাব লাগিব হাঁহে কণী পাৰি উমনি ল'লে সাতাইছ আঠাইছ দিনৰ ভিতৰত পোৱালি ওলায় পোৱালি ওলোৱাৰ পিছত হাঁহ পোৱালীকো গৰম দিব লাগিব গৰমতহে পোৱালিটো ডাঙৰ হয় ঠাণ্ডা পালে ধৰক হাঁহ পোৱালিও মৰে সেইকাৰণে গৰমতহে থ'ব লাগিব হাঁহ পোৱালি হাঁহ পোৱালি এতিয়া হাঁহ এজনী বিকিও মানুহে অলপমান চাৰি পাঁচশ টকা পইচা অ পাঁচশ ছশ টকা পইচা পোৱা হয় সেই পইচাই বহুত বিপদৰ টাইমত সহায় হয় সেইকাৰণে হাঁহ কুকুৰা পোহা হয় পুহিলেই অকল নহ'ব চাবও লাগিব সময়মতে দানা পানীও দিব লাগিব দানা পানী দি খোৱাই বোৱাই মেলি বান্ধি থ'ব লাগিব সময়ত বান্ধিব লাগিব সময়ত চৰাব লাগিব খুলি চৰাব লাগিব চাই থাকিব লাগিব ক'ৰবাত সোমাইছে নেকি বা ক'ৰবাত বোকাত বা হেৰিয়ত লাগি ধৰিছে নেকি তেনেকৈও চাই কৰি মেলি পোৱালিবোৰ অলপ যত্নৰে থ'ব লাগিব এনেকৈ কুকুৰা পুহিলে হাঁহ পুহিলে বহুতো লাভে হয় পোহনীয়া জন্তু ক'বলৈ গ'লে চৰাই চিৰিকতি বাদ কৰি ব্ৰইলাৰ পুহিলেও ধৰক দানা পানী দিব লাগিব খাবলৈ ব্ৰইলাকো ধৰক ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব বেমাৰ আজাৰ ব্ৰইলাৰ পুহিলে বুলি ক'লে সময়মতে তাহাঁতক দৰৱ পাতি খুৱাব লাগিব চফা চফা চিকুণ কৰি দিব লাগিব তেতিয়াহে বস্তুটো ভাল হ'ব ধৰক পোৱালিও উঠিব ব্ৰইলাৰে বাৰু হেৰি পোৱালি ন হেৰি নিদিয়ে কণীও নাপাৰে হাঁহ কুকুৰাইহে কণী পাৰি পোৱালি উলিওৱা হয়